মই কৰা আটাইতকৈ বাজেট ফ্ৰেণ্ডলি ভ্ৰমণটো আছিল গোৱালৈ যোৱা আমি পাঁচগৰাকীমান একেলগে লগ হৈ গোৱালৈ যোৱাৰ কথা আছিল আৰু গৈছিলোঁ আৰু তাৰে এগৰাকী লগৰে অলপমান পইচা কম আছিল গতিকে আমি চাৰিগৰাকীয়ে লগ হৈ তেওঁক সহায় কৰিছিলোঁ যোৱাত কাৰণ তেওঁ আগৰপৰাই আমাৰ লগত যাম বুলি কৈ আছিল সেইকাৰণে আমি চাৰিগৰাকীয়ে তেওঁক সহায় কৰি ফুৰিবলৈ লৈ গৈছিলোঁ আৰু আমি যোৱাত আমাৰ ভ্ৰমণটো সফল হৈছিল